হেল্ল' অ' মৰাণ বুক ষ্টল লাগিছে ন অ' অ' অ' এই সেইদিনাখন মই মৰাণ হাই ছেকেণ্ডেৰী প্ৰিঞ্চিপালে কৈছোঁ হয় হয় এই মই যে পৰহি যে কিতাপ আনিছিলোঁ স্বদেশ অধ্য়য়ন আৰু বিহু যে নতুন আমাক কিতাপ ইণ্ট্র'ডিউচ কৰিছে যে হাই ছেকেণ্ডেৰীৰ হয় হয় মই যে আনিছিলোঁ সেইদিনাখন ছয়খন ছয়খনকৈ আনিছিলোঁ অ' অ' এই কিতাপখন বৰ ভাল দেই ল'ৰা ছোৱালীয়ে নিচে যথেষ্ট ভাল আৰু আমাৰ সেইদিনাখন এজন বিহুৰ এক্সপাৰ্ট আহিছিলে তেওঁ আহি বিহু কিতাপখন চাই পেলাই বহুত ভাল পালে আৰু কিতাপখন ভালেই গোটেইখিনি পৃষ্ঠাই আছে তাত আৰু প্ৰাইচটোতো ৰিজনেবলেই লো লোৱা হৈছে আৰু আছে ন ষ্টকত আপোনাৰ নহয় জানো বৰ ভাল দেই দুইখন কিতাপেই অ' অকল আমাৰ স্কুলতহে আছে এইটো বিহু আৰু স্বদেশ অধ্য়য়নটো হয় হয় আৰু দুখনমান মই অৰ্ডাৰ দিব লাগিব আপোনাক অ' অ' হয় হয় এই হিষ্ট্ৰী আৰু এডুকেশ্যনৰ কিতাপকেইখনমান মোক লাগিছিলে হয় অ' অ' অ' আপুনি যিমান পাৰে সেইকেইটা মোক পাৰিলে দি দিব মই কাইলৈ বাৰু ল'ৰাজনক পঠিয়াই দিম দোকানলৈ আপোনাৰ হয় হয় ৰিজনেবল প্ৰাইচটোতে দিব অ' হয় হয় বৰ ভাল কিতাপখন মানে ৰাইটাৰ কেইজনে বৰ ধুনীয়াকৈ লিখিছে সুন্দৰভাৱে আৰু আমাৰ জাতীয় সংস্কৃতি বিষয়ে বিহুখনত আৰু স্বদেশ অধ্য়য়নৰ যিখিনি আছে আমাৰ নিজৰ দেশখনৰ কথা বা অসমখনৰ বিষয়ে আমি জানিবলৈ হিষ্ট্ৰী আৰু বেলেগে নপঢ়িলেও হোৱা নিচিনা লাগিছে বা ল'ৰা ছোৱালীবিলাকৰ বৰ যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছে অন্য চাব্জেক্ট এতিয়া ইকনমিক্সৰ চাব্জেক্টটো তেওঁলোকে মানে কিতাপখন দেখি অলপ চাই ইণ্ট্র'ডিউচটো চাই পেলাই তেওঁলোকে মানে অন্য চাব্জেক্ট ল'বলৈ মানে তেওঁলোকে অলপ দিধাবোধ কৰিছে এইকেইটা চাব্জেক্টেই বিছাৰিছে গতিকে আপোনাৰ তাত এভেইলেবল নিশ্চয় আছে কিতাপ নহয় জানো অ' অ' অ' ঠিক আছে বাৰু আপোনাৰ ধন্যবাদ জনাইছোঁ অ' অ' অ' বাৰু ঠিক আছে ঠিক আছে অ' অ'